অসমীয়া মানুহে মানে যি নিজৰ পৰিয়ালৰ আৰু নিজৰ যিটো ভাষা প্ৰদৰ্শন কৰিব কাৰণে বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ বিভিন্ন জেগাত বেলেগ বেলেগ শব্দ দি ব্য়ৱহাৰ কৰা হয় মানে বেলেগ বেলেগ লেংগুৱেজ ব্য়ৱহাৰ কৰা হয় ঠিক তেনেদৰে বড়োত বড়ো ভাষাত যেনেকে আমি কওঁ যে আই লভ ইউ বা ভাল পাওঁ তৌ আং নুংখো মোজাং মুনু ঠিক তেনেদৰে আৰু অসম মানে যদিও কোনোবাই অসমীয়া ভাষাত ক'ব খোজে আই লভ ইউ তেতিয়া আমি অসমীয়াত ক'ম যে মই তোমাক ভাল পাওঁ ঠিক তেনেদৰে বিভিন্ন জেগাত বিভিন্ন ধৰণে নিজৰ পৰিচয়বিলাক আৰু পৰিয়ালৰ সদস্য়ক সেইদৰে মাতি তেওঁলোকে জনাই যে অ' এইটো মোৰ এই ভাষা বুজি পাইছে মানে ই মোৰ ঘৰৰ সদস্য় হয় ঠিক তেনেদৰে আৰু নিজৰ জাতিৰ প্ৰমাণ পত্ৰ দিও নিজৰ পৰিচয় পোৱা যায় যেনেকৈ ধৰি লওক আপোনালোকৰ কোঁচ আছে কোঁচ ৰাজবংশী আছে তাৰ পিছত আহোম আছে তাই আহোম আছে এনেকে বিভিন্ন জাতিৰ বিভিন্ন পৰিচয় পত্ৰ আছে আৰু ঠিক তেনেদৰে কোনো এটা জাতিৰ যিটো চাৰনেইম থাকে বা উপাধি থাকে সেই উপাধিৰ জৰিয়তে গম পাই যে কোনটো কাৰ ঘৰৰ পৰিয়ালৰ সদস্য়